অঁ মই হাঁহ কুকুৰা এই আমাৰ ঘৰৰ সন্মুখত মই এইবিলাক কাম কৰি আছোঁ হাঁহ মই এই হাঁহৰ মই সদায় হাঁহ কুকুৰাৰ লগত ব্যস্ত হৈ থাকিবলগীয়া হৈছে মই পাছ পিচফালে এটা ফিছাৰী খান্দি এই তাত হাঁহবিলাক চৰি থাকে কুকুৰাবিলাকক থাকে দানা দিং সদায় পুৱাৰপৰা গধূললৈকে এইখিনিতে ব্যস্ত কটাবলগীয়া হৈছে এই আহি আকৌ গধূলি হয় তাৰ আহি আকৌ হাঁহখিনি এই নিজৰ ভিতৰত আহি গড়ালত বান্ধিবলগীয়া হয় চাফচিকুণ গড়াল চাফচিকুণ কৰিবলগীয়া হৈছে দানা দিয়া সেইখিনি গধূলি বান্ধোঁ ৰাতিপুৱা হ'লে হাঁহ কুকুৰা সেইখিনি এই বান্ধি থ'বলগীয়া হয় ৰাতিপুৱা হ'লে দানা দিং খোৱাই বোৱাই সেইখিনিতে ব্যস্ত হৈ আছোঁ মোক এইফালে পিছফালে এই ফিছাৰীটো থাকিনতে হাঁহ চৰি থাকে কুকৰা চৰি থাকে দানা দিং আকৌ আনোঁ গধূলি সময়ত ভৰাং গড়ালত চাফচিকুণ কৰোঁ এই দানা দিব সময়ত মোৰ ঘৰৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকে সহায় সমূলি কৰে সেইখিনি কৰি দিয়া মই ভাল পাওঁ যোগান দিয়ে সিহঁতেও হাঁহ কুকুৰা লৈ ব্যস্ত হৈ থাকে সিহঁতেও ভাল পায় মোক সহায় কৰিকেনে এইখিনি কাম কৰি দিয়ে সেইখিনি কাম কৰি কটাওঁতেই মোৰ ব্যস্ত হাঁহে কণী পাৰে কুকুুৰাই কণী পাৰে সেইখিনি লৈ মই ব্যস্ত হৈ আছোঁ গধূলিৰপৰা আমাৰ এইখিনিয়ে কৰ্তব্য যে হাঁহ পোহা কুকুৰা পোহা সেইখিনি কৰি ভাল পাওঁ আৰু বৰ্তমান কৰিও আছোঁ কৰিবলৈ ব্যস্ত হৈ আছোঁ আৰু কৰিম বুলি সামৰ্থ্য হৈছোঁ এইখিনি পশু পক্ষী সংসাৰত এইখিনি হাঁহ কুকুৰা পুহিবলগীয়া কৰ্তব্য আমাৰ মানুহে এইখিনি পুহিয়েই জীৱিকা উপাৰ্জন বহুতে কৰি আছে আৰু কৰি ভাল পায় কৰিবলগীয়া হৈয়ো আৰু বাকী আমি ব্যস্ত হৈ থকা কামখিনি বাদ দি হাঁহ কুকুৰাবিলাক চকু দিব লাগে এইখিনি কাম কৰিব লাগে আৰু ফিছাৰী ওচৰলৈ গৈ এই এইখিনি কিবা এই হাঁহ আজিকালি হাঁহে এই হাঁহবোৰ হেৰি হৈ ব্যস্ত জলকা মাৰি থাকে সেইখিনিও দানা দিব লাগে কিবা দেৱাই পানী কৰিব লাগে আৰু কুকুুৰাকো দিব লাগে সেইখিনি চকু দিওঁতে সময়ে দিনৰ দিনটো ৰাতিপুৱাৰপৰা গধূলিলৈকে কাম কৰি শেষ হৈ থাকে হাঁহৰ লগতে থাকি কুকুৰাৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হৈছে সেইখিনি কাম কৰি ভালো লাগিছে কৰিও কৰিম বুলি মনটো সদায় ব্যস্ত হৈ থাকোঁ আৰু নকৰিলেও ভাল নালাগে হাঁহ কুকুৰা চকু দিয়া মই আমাৰ কৰ্তব্যই সেইখিনি সেইখিনি কাম কৰিবই লাগিব আৰু কৰিও আছোঁ কৰিও ভাল লাগে সদায় দানা দিয়া এইখিনি আমাক কৰ্তব্যই আৰু হাঁহ কুকুৰাৰ লগত আমি সদায় মানুহৰ নিচিনা হাঁহ কুকুৰাাবিলাকেও মানুহ ভাল পায় মানুহৰ ওচৰলৈ আহে দানা মানুহক ভাবি থাকে দিব বুলি দানাত দিব বুলি খোৱাব বুলি আমাৰ কাৰণে আশা কৰি থাকে গৈ আমি সদায় ব্যস্ত হৈ থাকিব লাগে হাঁহ কুকুৰাত চকু দিব লাগে আৰু তাৰ ওচৰলে গৈ আমি গৈ থাকিব লাগে বাকীখিনি আমি যিখিনি কাম কৰোঁ ঘৰুৱা কামতো থাকোঁ আকৌ হাঁহক দানা দিং সেইখিনিও কাম কৰিম সেইখিনি কৰি কৰি গধূলি হয় হাঁহখিনি আনি আকৌ গড়ালত সুমিয়াম গড়ালৰপৰা আকৌ চাফচিকুণ কৰোঁ বান্ধোঁ আকৌ পুৱা হ'লে খোলোঁ আকৌ ফিছাৰীত দিংগৈ আকৌ ফিছাৰীৰপৰা আনিবলগীয়া হয় ফিছাৰীত আকৌ এই মাছবিলাক মেলিছোঁ সেইবিলাকো খাই মেলি হাঁহ হাঁহেও হেৰি পেট ভৰি থাকে দানাও দিবলগীয়া হয় আৰু সকলোফালে ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু সেইখিনি কাম কৰি কৰি এই ভাল পাইছোঁ যে আৰু নকৰিলেও ভাল নেলাগে কৰিয়ে থাকিবলগীয়া হয় আৰু সেইখিনি কাম কৰি কৰি আমি জীৱনটো যিখিনি কণী পাৰে হাঁহৰ কণী কুকুুৰা কণী খাওঁ আৰু সেইখিনি কুকুৰাও বিক্ৰী কৰোঁ আৰু যিখিনি জীৱিকা লাগে আমি সেইখিনি উপাৰ্জন কৰিব লাগে সেইখিনি হাঁহ কণী কুকুৰা কণী ওলাই থাকে মাংসও হয় সকলো ফালে আমি ব্যৱহাৰ পাতি কৰি ভাল পাইছোঁ আৰু কৰিবলৈ ভাল লাগিছে আৰু কৰিম বুলি ভৱিষ্যতলৈয়ো আশা কৰিছোঁ আৰু কৰিও আছোঁ কৰিম আৰু সেইখিনি কাম কৰি কেনে বৰ্তমান আমি এতিয়া জীৱিকা উপাৰ্জনত আৰু ব্যস্ত হৈ আছোঁ সেইখিনি আৰু কাম কৰিমেই কৰিবলগীয়া হৈছে কৰিম বুলি ভাবি আছোঁ কৰিবলগীয়া হৈছে আৰু কৰি আছোঁ হাঁহক কিছুমান হাঁহে এই এইবোৰ নেখালে খাবলগীয়া যিটো বস্তু ভাল পায় ধান চাউল সেইবিলাক দিং দানাৰ লগত আৰু যিবোৰ কুকৰাৰ খাবলগীয়া চাউল ধান সেইবিলাক দিং এইবিলাক কৰি কৰি আৰু ভাল লাগিছে কুকুৰাবিলাক পুহিছোঁ হাঁহ পুহিছোঁ এইবিলাকেই খাই মেলি আৰু জীৱিকাটো জীৱনটো আমি সদায় সামৰ্থ্য হৈছে আৰু ভাল লাগিছে আৰু কৰিবলৈ মন গৈছে আৰু কৰিয়ে থাকিম বুলি ভাবি আছোঁ এইখিনিতে আৰু সকলোফালে উন্নতিও হৈছে আৰু ভৱিষ্যতলৈয়ো উন্নতি পথত আগবাঢ়িবলৈ আগবাঢ়িবলৈ আমি মই মীমাংসা কৰি আছোঁ আৰু কৰিমো ভাবিছোঁ বৰ্তমান এইখিনিয়ে কৰ্তব্য কাম কৰি কেনে আমাৰ আৰু জীৱনত এইখিনিয়ে ভাল পাইছোঁ কৰিম বুলি ভাবিও লৈছোঁ আৰু কৰিমো এইখিনি কাম দিয়া আমি অৱহেলা কৰিলেও নহ'ব এইলৈ উন্নতিৰ পথলৈ যোৱা সেইটো এটা হেৰি টকা পইচা ওপৰত কথা আছে খোৱাৰ লগতে কথা নহয় এইখিনি এটা ফিছাৰী এটাত আমি যিখিনি কাম কৰি আছোঁ সকলোফালে অকলে হাঁহ হাঁহ কুকুৰালৈ নহয় মাছো আমি ব্যৱহাৰ কৰিছোঁ ফিছাৰী খান্দিছোঁ সকলোফালে উন্নতি কৰি ভাল লাগিছে আৰু ভাল পাইছোঁ পাম বুলি আশা কৰিছোঁ এইখিনি আৰু সদায় কামেই কৰি থাকিম ভৱিষ্যতলৈ আৰু আশা কৰিছোঁ এইখিনি কামেই কৰিবলৈ ব্যস্ত হৈ আছোঁ আৰু সেইফালেই আমি বাকীবোৰ কাম নকৰিলেও এইখিনিক আমি কৰি ভাল লাগিছে আৰু ভাল পাইছোঁ কৰিমেই এইখিনি হাঁহৰ কুকুৰাক দানা দিয়াতো চাফচিকুণ কৰা মাজে সময়ে দেৱাই পানী কৰিব লাগে কুকুৰাবিলাক এই জপকা মাৰিলে কিবা দানা দিব লাগে দেৱাই দিব লাগে বেজী দিব লাগে হাঁহক সেইবিলাক কৰি আছোঁ আৰু সেইবিলাক আজিকালি ওলাইছে দেৱাই পানী বেজী দিয়া কণী পৰা এই ব্ৰইলাৰক এই পোহৰ দিয়া সেইবিলাক কৰি আছোঁ সেইবিলাক কৰিবলৈ বহুত সময় লাগে যতন লাগে আৰু কৰি কৰিবলৈ আমনি পালে নহ'ব এইবোৰ ব্যৱহাৰ পাতি বুলিয়ে ধৰি আছোঁ ব্যৱহাৰ পাতিতো কৰিবই লাগিব আৰু কৰিও আছোঁ কৰিবলৈ অৱহেলা কৰিলেও নহ'ব সদায় আমি এইবিলাকে ব্যস্ত হৈ থাকিব লাগিব বাকী আমাৰ ঘৰত এইবিলাক কাম নাই আমি হাঁহ কুকুৰা এটা ব্যৱসায় বুলি ভাবি ব্যৱসায় কামত লাগি থাকোঁ আৰু সদায় অৱহেলা কৰা আমাৰ এইটো কৰ্তব্য নহয় আমি ব্যস্ত হৈয়ে থাকিব লাগিব সেইখিনি কাম কৰি কৰি আৰু জীৱনত ভাল পাইছোঁ আৰু ভাল পাম বুলি ভাবি আছোঁ ভৱিষ্যতলৈ কৰিম বৰ্তমান কৰি আছোঁ এতিয়া এইখিনি কাম কৰা আমাৰ কৰ্তব্য হৈ আছে আৰু ইমান